হেল্ল' মই গোলাঘাট জ্যোতি নগৰৰ পৰা কৈছোঁ এইটো পৌৰ নিগমৰ কাৰ্যালয় হয়নে অঁ হয় নহ্ এইযে হৈ গ'ল এতিয়া দেৱালী সেই দেৱালীত মানে আমাৰ অঞ্চলটো এলেকাটোত বোম ফটকা ফুটাই ইমানে বেয়াকৈ আৱৰ্জনাৰে ভৰি পেলালে যে আমি ৰাস্তাৰে ওলাব নোৱাৰোঁ বোম ফটকাৰ গোটেই ফুটাই সেই ৰাস্তাটো আমাৰ বোম ফটকাৰে ভৰি পৰিলে যে আমি ওলালেই দুৰ্গন্ধ ওলায় সেই দুৰ্গন্ধ আমাৰ স্বাস্থ্যৰ কাৰণে হানিকাৰক যিহেতু আপোনালোকে সেইটো তাৎক্ষণিকভাৱে যিমান পাৰে সোনকালে চাই অলপ চাফা কৰি দিব পাৰিবনে কাৰণ এই ঠাইখন আমি বহুতো এই এলেকাটোত আমি বহুতো মানুহ আছোঁ কেইবাঘৰো মানুহ আছোঁ আমাৰ ওলোৱা সোমোৱাত অসুবিধা হৈছে যে আমি ৰাস্তালৈ ওলাবই নোৱাৰোঁ ফটকাৰ খাৰৰ গোন্ধ যিটো আমাৰ শৰীৰৰ কাৰণে একেবাৰে হানিকাৰক হয় হয় গোলাঘাট পৌৰ নিগমত আপোনালোকে যিমান পাৰে সোনকালে এইটো চাফা কৰি দিব পাৰিবনে যদি পাৰে কৰি দিয়কচোন নহ'বা আমাৰ মানে এইখিনি সময়ত ওলোৱা সোমোৱাত দিগদাৰ হৈছে আমাৰ সৰু সৰু ল'ৰা ছোৱালী আছে সিহঁতে সেইবোৰ হাতেৰে চুই চায় আৰু চুই সিহঁতে সিহঁতে চুই দিয়া মাত্ৰক সিহঁতৰ এফেক্ট হ'ব পাৰে ন সেইকাৰণে সিহঁতৰ স্বাস্থ্যৰ কাৰণে হয় কাৰণ সৰু সৰু বাচ্ছা বুলি ক'লে সিহঁতৰ অতি সোনকালেই সিহঁতৰ আক্ৰান্ত হয় এইবিলাক যিহেতু যি খাৰে বনোৱা দেৱালী বুলি ক'লেই যে অকল আমি খাৰ ব'ম ফটকা ফুটাই যে ফুৰ্টি কৰিব লাগে তেনেকুৱা কোনো কথা নহয় নহ্ অকল মানুহে পোহৰৰ উৎসৱ বুলি ক'লে আমি চাকি এগছ বন্তি এগছ ধুনীয়াকৈ জ্বলাই আমি পোহৰৰ উৎসৱ পালন কৰিব পাৰোঁ কিন্তু এচাম লোকৰ কাৰণে কি হৈছে আমাৰ এতিয়া এই গোটেই অঞ্চলটো মানে এই বোম ফটকাৰ খাৰৰ গোন্ধৰে ভৰি পৰিছে ৰাস্তাটোত ভৰি দিব নোৱাৰি বোম ফটকা ইমানেই ফুটালে যে ভৰি আছে গোটেই ৰাস্তা আমাৰ এলেকাতো